লখিমপুৰ মেডিকেল কলেজৰ ৰিচিপচনিষ্ট বাইদেউ হয়নে লখিমপুৰ মেডিকেল কলেজৰ ৰিচিপচনিষ্ট বাইদেউ হয়নে অঁ মই ঢকুৱাখানা পৰা ফোন কৰিছিলো ঢকুৱাখানা বেবেজীয়া পৰা মোৰ মোৰ মানে পেটৰ মেন্সৰ প্ৰব্লেম হৈ আছে মানে বহুত দিন হ'ল মেন্স হোৱা নাই এনে সেইটো কাৰণে ক'ৰ কাৰ কোন বাইদেউৰ ওচৰত দেখুৱাব লাগিব বাৰু অঁ আপুনি নামটো এন্ট্ৰি কৰি দিব পাৰিব নি বাৰু বাইদেউ মোৰ মানে ঘৰ বহুত দূৰ হয় ঢকুৱাখানা বেবেজীয়ালৈকে বহুত দূৰ হয় আৰু মানে সেই গাড়ীও যাতায়তৰ ব্যৱস্থাও অকণমান দিগদাৰ সময়মতে এখন গাড়ী আহে বা সময়মতেও উভতি যোৱা এখনেই পায় আকৌ আহিম কিবা অ অসুবিধা হ'ব তেনেকুৱাত বা দেৰি হৈ যাব নাম এন্ট্ৰি কৰোতে তেনেকুৱাত ঘূৰি যাবলৈ অসুবিধা হয় যে সেইটো কাৰণে অনুগ্ৰহ কৰি আপুনি মোক নামটো সহায় কৰক যেন আৰু এন্ট্ৰি কৰি দিয়েগৈ আৰু মোৰ নামটো পম্পী বৰগোঁহাই এ বাইদেউ বাৰটা বজাত ন আৰু কোনবাৰে কোনবাৰে বহে বাৰু তেখেত এনেই

হয় হয় ধন্যবাদ আপুনি ইমানখিনি সহায় কৰা বাবে অঁ